আমাৰ ঘৰৰ কাষেদি এখন নদী বৈ গৈছে সেই নদীখনৰ নাম হৈছে বুহিদিং নদী আমাৰ গাঁৱৰ প্ৰায়ভাগ মানুহেই সেই নদীত মাছ ধৰি জীৱন নিৰ্বাহ চলাই আছে আমাৰ দেউতাও এজন মাছমৰীয়া সেই নদীত নাও বায় নাৱত উঠি জাল বাই বহুতো ডাঙৰ ডাঙৰ মাছ ধৰে ৰৌ বৰালি আদি আৰু আমিও সৰুৰে পৰা তাত জকাই বাই মিছা মাছ দলিকনা মেজাংকৰি নিং কৰি আদি বহুতো মাছ ধৰোঁ আমাৰ তাৰে মাছমৰীয়াসকলে তাত মাছ ধৰি এখন বজাৰত বিক্ৰী কৰিবলৈ যায় আমাৰ ঘৰৰ ওচৰতে সেই বজাৰখন আছে পেঙেৰী তাত দেওবাৰে প্ৰতিটো দেওবাৰে তাত বজাৰ বহে তাত বহুতো ডাঙৰ ডাঙৰ মাছ ওলায় সেই মাছসমূহ বিভিন্ন ধৰণৰ মানুহসকলে বহুতো মানুহে লৈ যায় বহুতো দূৰৰ দূৰৰ পৰা মানুহে নিবলৈ আহে আমাৰ নদীখনত আমি সৰুৰে পৰা বৰশী বাই বহুতো মাছ ধৰোঁ পুঠি মাছ গৰৈ মাছ আদি তাত আমি সেই নদীখনত আমি গা পা ধুওঁ